হেল্ল' হয় ৱেব পেজ ডিজাইনাৰৰ কাৰণে মই কল কৰিছিলোঁ তাতে লাগিছেনে হেল্ল' আপুনি কৰে নে অঁ হয় হয় হয় মই চিম্পলি ৱেব চাইড এটা বনাব লাগিছিলে চাৰিটা পেজৰ

বেচিকেলি হেল্থ চেক্টৰৰে হ'ব

হয় হয় ইস্পেচিফিক ক'লে তেনেকৈ নাই সেইটোটো হয়য়ে ব্লু বা গ্ৰীন কালাৰে ইউজ কৰিব লাগিব যিহেতু হেল্থ চেক্টৰৰ হয় আপুনি বেচিক বেচিক প্ৰচেছটো আপুনি যদি পাৰে

আপুনি কৰি থাকোঁতে মোক দেখাব পাৰিব হয় হয় মই এইটো নাম্বাৰতে কল কৰিম দিয়ক পিছত তেনেহ'লে